হেল্ল' হেল্ল' অঁ মঞ্জিত আচ্ছা এই আমাৰ আগিয়া জেন মেম'ৰিয়েল স্কুলৰ পৰিৱেশটো অকণমান লেতেৰা হৈ আছে অলপ চাফা কৰিব লাগিব কাৰণ অনুষ্ঠান এটা আহি আছে এই ভূপেন হাজৰিকাৰ মৃত্যু তিথি

কি কৰা যায় কেনেকৈ মানে কামখিনি কৰিব পৰা যায় মানুহো লাগিব

বহুত লেতেৰা হৈ আছে ছাত্ৰ ছাত্ৰীখিনিক লৈ পেলাই কৰিব পাৰি অঁ অনুমতি লৈ পেলাই

হাতত সময় আছে যদিও আগতীয়াকৈ কামখিনি কৰিব লাগিব আৰু যিখিনি ছাত্ৰ ছাত্ৰী গ্ৰুপ হিচাপত মেছেজ কৰি দিলেও আমি নটিচো দিব পাৰোঁ বা মেছেজ কৰি পেলাই জনাব পাৰি ল'ৰা ছোৱালীখিনি তাতে কৰিলে ভাল হ'ব অঁ সেইটো হয় অঁ ঠিকে কাৰণ এতিয়া বাহিৰা মানুহ আনিব লগা হ'লেতো বহুত লেতেৰা ভাজি যাব অঁ বাহিৰা হাজিৰা আনিলেতো সেই একেই খৰচেই হ'ব ভালেখিনি খৰচ হ'ব আৰু তাতকৈ ল'ৰা ছোৱালীখিনি আহিলে একলগ হ'ব বেলেগে আৰু একেলগে লাঞ্চটো কৰিব ফূৰ্তি এটা হ'ব গতিকে সেইটো সেইটোৱে কৰিব লাগিব ছাৰ অঁ ছাৰহঁতকো থাকিব লাগিব গোটেইখিনি নোৱাৰিলেও এই মানে তথাপি থাকিব লাগিব আৰু ছাৰহঁতে নাথাকিলেও অসুবিধা হ'ব মাৰ্কছৰ অঁ মাক্সৰ অঁ না মাক্স আৰু গ্লভছ অঁ এই বস্তুটো লাগিব কিন্তু গ্লভছ আৰু মাক্সটো অঁ সেই বস্তু দুটা লাগিব কিছুমান বাকী আৰু এতিয়া দা চা এইবোৰ ক'তা এইবোৰ লাগিব সেইখিনি সেইখিনি যাৰ যাৰ আছে ইয়াতে লৈ আহিব পাৰিব মানে তেওঁলোকক কৈ দিব লাগিব যোনে যোনে কৰিব বেছি নালাগে স্কুল স্কুল বন্ধ থাকিব অঁ আগতীয়াকৈ সোনকালে আহে অঁ টাইম এটা বান্ধি দিব লাগিব ৰাতিপুৱা সোনকালে আহি পেলাই অঁ সাতটা আঠটামানৰ ভিতৰত পোৱাকৈ আহিলে ভাল অঁ সেইটো সেইটো কৰিব লাগিব গতিকে হেৰি তুমি হেৰি কৰিবা কিমান কেতিয়া হয়